হয় আমাৰ অঞ্চলত ব্যৱহাৰ প্ৰাকৃতিভাৱে ব্যৱহাৰ কৰা কৰিব পৰা বস্তু কয়লা আছে কয়লাটো আমাৰ আমাৰ নাগালেণ্ডৰপৰা আহে নাগালেণ্ডৰ বহুতো মানুহে আমাৰ ওচৰ পাঁজৰে এজন মানুহে তেওঁ কয় নাগালেণ্ডৰ লগত কণ্টেক্ট কৰি চৰকাৰ লগত কণ্টেক কৰি সম্পৰ্ক কৰি তেওঁলোকে খান্দিবলৈ ষ্টাৰ্ট কৰিলে তাৰ দুহেজাৰ প্ৰায় বাৰ চনৰপৰাই তেওঁ কয়লা খান্দে কয়লা খান্দি ইয়াৰপৰা বহুত দূৰৰপৰা গাড়ী উত্তৰ প্ৰদেশৰপৰা ভাড়া কৰি আনে পকলেণ্ড জে চি বি ইত্যাদি ইত্যাদি আনি পেলাই তেওঁলোকে পকলেণ্ড কয়লা খন্দা ষ্টাৰ্ট কৰিলে সেই কয়লা খন্দাৰ ফলত তেওঁ প্ৰথম অৱস্থাতে কয়লা পোৱা হ'ল সেই কয়লা ফলত তেওঁলোকে তেওঁ ক'লাখীয়া নিমুনগৰ দ্বীপত জমা কৰে আৰু বহুতো তাত ব্যৱসায়ীবোৰ বহুত দূৰ দূৰৰপৰা সেই উত্তৰ প্ৰদেশ ঝাৰখণ্ড আদিৰপৰা কাষ্টমাৰ আহি পিনে বা গ্ৰাহক আহি পিনে তেওঁলোকে ইয়াৰপৰা কয়লাটো ক্ৰয় কৰে সেই কয়লাটো ক্ৰয় কৰাৰ ফলত তেওঁ আৰ্থিকভাৱে বহুত সবল হ'বলৈ ধৰিলে লাহে লাহে তেওঁ নিজৰ জে চি বি দাম্পাৰ আদি কিনিবলৈ ধৰিলে কিনাৰ ফলত তেওঁ তেওঁ বহুত উন্নত হ'বলৈ ধৰিলে আৰু লগতে ওচৰ পাঁজৰ বহুতো শিক্ষিত নিবনুৱাক তেওঁ তেওঁ কাম দিবলৈ আৰু কাম দিলে আৰু তেওঁলোকক তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালটোকো এটা ভৰণ পোষণৰ সুবিধা লাভ কৰিলে কয়লাৰ নাগালেণ্ডৰ কয়লাটো আচলতে আচলতে বহুত দিনৰপৰাই আছিলে কিন্তু তাত কিছু কাৰণে নাগালেণ্ডৰ মানুহবিলাকে বা নজনা কাৰণে উলিয়াব নোৱাৰিছিলে সেইবাবে ইয়াৰ আমাৰ অঞ্চলৰ অসমৰ অঞ্চলৰ কিছুমান মানুহক তেওঁলোকে কয়লা খান্দিবলৈ নিয়োগ ক'লে আৰু সেই কয়লা খান্দিবলৈ ইয়াৰপৰা মানুহ নগালেণ্ডৰ মানুহৰ লগত কণ্টেক কৰি সংযোগ কৰি তেওঁলোকে কয়লাতো খন্দা আৰম্ভ কৰিছিল দুহেজাৰ বাৰ চনৰপৰাই প্ৰায় দুহেজাৰ বাৰ চনৰপৰাই কয়লা খন্দা সময়ত তেওঁ আজি দুহেজাৰ চৌবিছ চনলৈকে তেওঁ কয়লা খান্দিয়ে আছে কয়লা খন্দাৰ ফলত তেওঁ এতিয়া ক'বলৈ গ'লে তেওঁ আৰ্থিকভাৱে বহুত হ'ব গোটেই তেওঁ কয়লাৰপৰা বহুতো প্ৰফিট প্ৰফিট পায় আচলতে প্ৰায় দুহেজাৰ এক এক কেজি কয়লাত প্ৰায় এশ টকামানকৈ প্ৰায় এখন ষোল্ল চকাৰ গাড়ীত পঠিয়ালে প্ৰায় ষোল্ল টন বিছ টন কয়লা পঠিয়ায় বিছ টিনত প্ৰায় তেওঁ এক দুই লাখ টকা পায়গৈ বা লাভ আহৰণ কৰিবলৈ ধৰিলে আহৰণ কৰাৰ ফলত আৰু ওচৰে পাঁজৰে বহুতো তেওঁক দেখি পেলাই ওচৰে পাঁজৰে বহুতো আৰু মানুহো নাগালেণ্ডৰ আৰু বহুতো মানুহৰ লগত কণ্টেক্ট কৰি পেলাই আকৌ তেওঁলোকে সেই তেওঁলোকক কয়লা খান্দিবলৈ ধৰিলে সেই তেনেকৈয়ে ওচৰে পাঁজৰে বহুতো কয়লাৰ বেপাৰী আৰম্ভ হ'ল এটা এটা অঞ্চলটোৰ বহুতো তেনেকুৱা নাম ধৰবলৈ বহুতো দূৰৰ দূৰৰপৰা মানুহে কয়লা কিনিবলে আহিবলৈ ধৰিলে কয়লা কিনিবলৈ অহাৰ ফলত ওচৰে পাঁজৰে দোকান পোহাৰো বহুত হ'ল ওচৰে পাঁজৰে সেইবোৰ আওপকীয়াকৈও বহুতে মানুহে ডাইৰেক্টলি আৰু ইণ্ডাৰেক্টলিও বহুত মানুহে ইয়াত লগত কয়লাৰ ব্যৱসায়সমূহত জড়িত হ'বলৈ ধৰিলে জড়িত হোৱাৰ ফলত কি হৈছে আমাৰ প্ৰায় অঞ্চলটো ওচৰে পাঁজৰে প্ৰায় অঞ্চলটো মানুহবোৰ ডেকা যোন নিবনুৱা লোক আছিলে সকলোকে কাম পাবলৈ ধৰিলে আৰু লগতে প্ৰায় হাজাৰ দুহেজাৰ মানুহৰ ওচৰে পাঁজৰে এতিয়া বৰ্তমানলৈকে তাৰ সেই কয়লা কামত নিয়োজিত পৰিয়ালটো ভৰণ পোষণ দিব পাৰিছে লগতে সেই ব্যৱসায়কেইজনো লাভ হ'বলৈ লাভ লাভ হৈছে লগতে নাগালেণ্ড চৰকাৰৰ নাগালেণ্ড চৰকাৰ বা নাগালেণ্ডৰ তাৰ স্থানীয় মানুহবিলাকৰো উন্নতি হ'বলৈ ধৰিলে আৰ্থিক তেনেকৈ কয়লাৰ ব্যৱহাৰ কৰাৰ ফলত টিউৰপৰা ৰাস্তাটো নিৰ্মাণ হ'ল চৰকাৰেও তাত চৰকাৰেও ইমান কয়লাৰ খন্দাৰ ফলত বহুতো ৰাজহ পাবলৈ আৰম্ভ কৰিলে ঠিক তেনেকৈ অঞ্চলটো প্ৰায় এটা এটা হাৰি কয়লাৰ কয়লাৰ দিপু হিচাপে গঢ় ল'বলৈ ধৰিলে বা ওচৰ পাঁজৰে বহুতো খেতি বাতি খেতি বাতিত বা তেনেকৈ ঠিক তেনেকৈ আগতে য'ত দোকান চোকান পাবলৈ দিগদাৰ সেই অঞ্চলটো মানুহবোৰ সবল হ'বলৈ ধৰিলে আৰু লাহে লাহে দোকান পোহাৰ বাঢ়ি এটা বৃহৎ চহৰ হ'বলৈ ধৰিছে ঠিক তেনেকৈ আমাৰ ওচৰতো দেখিবলৈ পাওঁ কয়লা ব্যৱসায় আৰু এতিয়া লাহে লাহে মানুহে ওচৰে পাঁজৰে নামতোলা নামতোলা বা গেলেকী বা নামচাই বা লিডু আদিতো মানুহে কয়লা খান্দিবলৈ ধৰিলে ঠিক তেনেকৈ কয়লা খন্দাৰ ফলত কয়লা খন্দাৰ ফলত চৰকাৰে ৰাজহ পাবলৈ আৰম্ভ কৰিলে আৰু যিটো ভাৰতৰ যিটো শক্তি সংকট সেইটো দূৰ হ'বৰ কাৰণে বা কয়লাৰ পৰ্যাপ্ত পৰিমাণৰ অসমৰপৰা কয়লা পঠিয়ালে ইয়াৰ কয়লাটো ডাইৰেক্টলি পঠিওয়া হয় ট্ৰাক ট্ৰাক বা ষোল্ল চৰকাৰ দহচকীয়া ট্ৰাক বা ট্ৰেইনত ট্ৰেইনত পঠিয়াও হয় ট্ৰেইনৰ ট্ৰেইনত লাগিলে তাতো মানুহৰ ট্ৰেইন চৰকাৰৰ ট্ৰেইন কৰা ৰাজহ সংগ্ৰহ কৰিছে ফলত চৰকাৰৰফালৰপৰা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ দুইফালে তেওঁলোকে কৰাৰ আহৰণ কৰিবলৈ হ'লে আৰু শক্তি খণ্ডটো কয়লা ব্যৱহাৰ হোৱাৰ ফলত শক্তি খণ্ডটো এই নাটনি দূৰ হৈছে নহ'ব লগতে স্থানীয় স্থানীয় যিবোৰ ল'ৰা ছোৱালী আছিলে সকলোবোৰ তাৰ কয়লাৰ ক্ষেত্ৰত জড়িত হৈ পেলাই এটা নিজকে স্বাৱলম্বী কৰিব পাৰিছে কয়লা কয়লা ক্ষেত্ৰ বুলি হয় কলা ক্ষেত্ৰকৰণৰ কাৰণে ওচৰ পাঁজৰ দোকান পোহাৰ যিটো দূৰ দূৰপৰা পৰ্যট পৰ্যটক আহে বা গ্ৰাহক আহে সেই গ্ৰাহকসকলক থাকিবলৈ ঘৰ বা গেষ্ট হাউচ সাজি নিৰ্মাণ হ'ল গেষ্ট হাউচ নিৰ্মাণ হোৱাৰ ফলত এই গেষ্ট হাউচ নিৰ্মাণ কৰাৰ ফলত সেই আৰ্থিকভাৱে সবল হৈছে হ'ব পাৰিছে ওচৰে পাঁজৰে অঞ্চলবোৰ আৰু লগতে বহুতে গাড়ী কিনিবলৈ ধৰিছে গাড়ী কিনি সেইখন কয়লা কামত ব্যৱহৃত কৰিবলৈ ধৰিছে আৰু তাৰফলতো মানুহবোৰে আৰ্থিকভাৱে সবল হ'বলৈ ধৰিলে ক'বলৈ গ'লে ক'বলৈ গ'লে কয়লাৰ লগে লগে অঞ্চলটো বহুতো বহুতো উন্নতি হ'বলৈ ধৰিছে মানে আৰু বহুতো উন্নতি হ'ব ধৰিছে আৰু লগতে কয় কয়লাখনিৰ কাৰণে বহুতো মানুহ ওচৰ পাঁজৰে প্ৰায় দুশ তিনিশ ঘৰ দুহেজাৰ তিনিহাজাৰ লোক উপকৃত হৈছে বা প্ৰত্যক্ষে বাৰু প্ৰত্যক্ষভাৱে দুহেজাৰ বা প্ৰত্যক্ষভাৱে প্ৰায় দহ হেজাৰ পোন্ধৰ হাজাৰমান ওচৰ ওচৰৰ মানুহ উপকৃত হৈছে আৰু কয়লাৰ ব্যৱসায়ীৰ লগতে আছে আমাৰ ওচৰত পোৱা যায় তেল তেল ভাণ্ডাৰ দিগবৈ তেল শৌধনাগৰ ডিগবৈ তেল ওলোৱাৰ ফলত প্ৰাকৃতিকভাৱে অ' এন জি চি বা অইলে আমাৰ তেলটো উৎপাদন কৰে তেওঁলোকে চেকিং প্ৰায় চাৰ্ভে কৰি মানে য'ত তেল ওলায় তেল ওলোৱা অঞ্চলৰপৰা প্ৰাকৃতিকভাৱে তেল উলিয়াই প্ৰাকৃতিক তেল উলিয়াই তেলটো ইয়াৰপৰা বহুতো মানুহক কোনো কাৰোবাৰ যদি মাটি ওলায় সেই মাটিটোৰ উচিত মূল্য দি পেলাই তেওঁ তেলটো খন্দাৰ ব্যৱস্থা কৰোঁ অ' এন জি চি বা অইলে আৰু তাৰফলত যোন যোন যাৰ মাটি আছিলে তেওঁ উপকৃত হয় লগতে লগতে দেশখনৰ উন্নতি হয় আৰু লগতে অইলে খন্দোৱা আৰু অ' এন জি চি কৰাৰ কাৰণে স্থানীয় স্থানীয় যুৱক যুৱতীয়ে হ'লে তাত সংস্থাপন লাভ কৰিছে সংস্থাপন লাভ কৰা সংস্থাপন লাভ কৰিছে সংস্থাপন কৰাৰ ফলত আৰু তেলটোৰ কাৰণে গোটেই ভাৰতবৰ্ষৰো ৰাজহ পাইছে বা উন্নতি হৈছে লগতে অসমৰো উন্নতি হৈছে ঠিক তেনেকৈ কয়লা আৰু প্ৰাকৃতিকভাৱে গেছ উৎপন্ন হৈছে গেছটো আমাৰ নামৰূপত ওলাই নামৰূপৰপৰা গেছ আদি আমি গোটেই অসমখনে অসমৰ কাৰণে আমাৰ চাহিদা বৃদ্ধি হৈছে গেছ কাৰাচিন বা পেট্ৰল আদিৰপৰা ইয়াৰ ওচৰতে ওলোৱাৰ কাৰণে ওচৰৰ কাৰণে সুবিধা হৈছে ঠিক তেনেকৈ আমাৰ লিডুটো কয়লা ওলায় কয়লা ওলায় লিডুৰ অঞ্চলৰ কয়লা ওলায় সেই কয়লাটো মানদণ্ড বহুত উপকৃত বুলি আমি জানো সকলোতকৈ লিডুৰ কয়লাটো তাৰ বাহিৰৰ মাৰ্কেটত বাহিৰৰ ৰাজ্যত লিডুৰ কয়লাটো ত বহুত বহুত বিচাৰে কাৰণ তেওঁৰ লিডুৰ কয়লাতো হওক উন্নতমানৰ কয়লা উন্নতমানৰ কয়লা হোৱাৰ বাবে বাবে মোৰ তেওঁলোকে অধিক মূল্য দি হ'লেও লিডুৰ কয়লাটো দিনৰ বিচাৰে ঠিক তেনেকৈ সেইবাবে তাৰ ওচৰ পাঁজৰৰ লিডু অঞ্চলটো বহুতখিনি আজি ৰে'ল যাতায়াত আৰম্ভ হৈছে কাৰণ বহুত দূৰ দূৰণিৰপৰা মানুহ আহে সেইবাবে তাতো বহুত দূৰৰ দূৰৰপৰা মানুহ আহে কাৰণ তাত ৰেল ষ্টেচন হৈছে তাত গেষ্ট হাউথ হৈছে বাৰু আগতে লিডু অঞ্চলৰ কয়লা ওলোৱাৰ আগত মানুহখিনি জীৱন নিৰ্বাহ কৰিবলৈ একো পথ নাছিল কিন্তু ওলোৱা কাৰণে তাত বিভিন্ন ধৰণৰ দোকান পোহাৰ হ'ল আদি দোকান পোহাৰ দি বা গেষ্ট হাউচ বনাই বা কয়লাৰ বিক্ৰী কানি বা কয়লাৰ ওলোৱাৰ কামত নিয়োজিত হৈ নিয়োজিত হৈ বহুতো স্থানীয় লোকে আত্মনিৰ্ভৰশীল হ'ব পাৰিছিল গতিকে মই ভাবোঁ কয়লা বা প্ৰাকৃতিকভাৱে বা পেট্ৰল ডিজেল পেট্ৰল বা প্ৰাকৃতিক তেলেই হওক অঞ্চলটোৰ আমাৰ ওচৰে পাঁজৰে বহুতো অঞ্চল বহুতো উপকৃত কৰিছে লগতে বহুত বহুত মানুহক নিয়োগ কৰিব পাৰিছে যাৰ কাৰণে তেওঁলোকৰ পৰিয়ালটো উপকৃত হ'ব পাৰিছে আৰু লগতে আমাৰ প্ৰাকৃতিকভাৱে ওলাই আপোনাৰ ক'বলৈ গ'লে প্ৰাকৃতিকভাৱে হ'ব লগে লগে কয়লাৰ বাহিৰে আমাক তেল চাহ চাহ কয়লা তেল আদি ওলায় কয়লা কয়লা ক্ৰয়ৰ বাবে আমাৰো মন যায় কয়লা কৰিবলৈ কিন্তু কয়লাৰ কাৰণে তাৰ বহুত দৰকাৰ হয় যিটো কাৰণে কয়লা পটককৈ কৰা নাযায় কয়লাৰটো খান্দিব হ'লে আমাক লাগে পকলেণ্ড বা জে চি বি আদিৰ কাৰণে বহুত খৰচ হয় এজন ব্যক্তিয়ে যদি তাত কয়লা বা আহি পেলাই বোলে কয়লা খান্দিবলৈ যায় বা কয়লা যদি পাহাৰৰপৰা খান্দিবলৈ যাওঁ তেওঁ বহুতো লাগে জে চি বি পকলেণ্ড কিন্তু সেইবোৰ কাৰণে বহুত খৰচ হয় কিন্তু যদি মানুহৰ দেউতা থাকে তেওঁ দেউতা খান্দিব পাৰে খন্দাৰ ফলত খান্দিব পাৰে দৃঢ়তা থাকে আৰু বেংকৰফালৰপৰাও কিছুমান লোন লৈ পেলাই হ'ব খান্দিব পাৰে কিন্তু কিন্তু চৰকাৰে এই ক্ষেত্ৰত যদি অকণমান স্থানীয় ল'ৰা ছোৱালীবোৰক যদি অকল ঋণ দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে তেওঁলোকে কয়লাৰ ক্ষেত্ৰত ব্যৱহৃত হৈ কয়লা খান্দিবৰ কাৰণে পক্লেন বা জে চি বি আদি ক্ৰয় কৰি আনি খান্দিলে কয়লা ওলালে আৰু আৰু গ্ৰাহক ইয়াত হ'ব আৰু দেশখনৰ উন্নতি হ'ব বা কাৰণে আৰু বহুত পৰিয়ালেও উপকৃত হ'ব গতিকে মোৰ চৰকাৰৰ ওচৰ পাঁজৰৰ মানুহ বা কৰিব বিচাৰে কয়লাৰ ব্যৱসায়টো ব্যৱসায়টো কৰিবৰ বাবে তেওঁলোকে যেন ঋণ প্ৰদান কৰে কম মূল্যত দিন প্ৰদান কৰে আৰু আৰু তাৰ বাবে আৰু ল'ৰা ছোৱালীবোৰক যেন আগবঢ়াই লৈ যায় সেইবাবে মই ভাবোঁ যে তেওঁলোকে এইটো কৰিব পাৰে কিন্তু কিন্তু চৰকাৰৰ সদিচ্ছা থাকিলে সকলো কৰিব পাৰে কিন্তু কিন্তু তেওঁলোকৰ কিছুমান ক্ষেত্ৰত বাধা আহি যায় সেই বাধাটোৰ কাৰণে কৰিব নিবিচাৰে অৱশেষত কয়লাৰ হোৱাৰ বাবে আমাৰ কয়লাৰ বা তেল হোৱাৰ কাৰণে আমাৰ অঞ্চলটো বহুতো উন্নতি হৈছে উন্নতি হোৱাৰ ফলতেই আমাৰ দেশ আমাৰ লগতে লগতে দেশখনৰ উন্নতি হৈছে দেশখন হৈছে অসমখন হৈছে সকলো ফলতে আগবঢ়াই গৈছে কয়লা কয়লা হওক তেল হওক প্ৰাকৃতিকভাৱে ওলোৱা তেল তেল তেল ওলোৱাটোৰ কিন্তু আমি ৰাজহুৱাভাৱে বা নিজৰ নিজস্বভাৱে তেল উলিয়াব নোৱাৰোঁ ইয়াৰ কাৰণে আমাৰ কিছুমান কোম্পানী আছে অ' এন জি চি অইল প্ৰাইভেট কোম্পানী দি তেলটো উলিয়াব পাৰে আৰু সেই সোধন কৰাৰ কাৰণে আমাৰ ৰিফাইনাৰী আছে নুমলীগড় ৰিফাইনেৰী আছে ৰিফাইনীলৈ পঠিয়াবলৈ সেইকাৰণে তাত নিজস্বভাৱে কোনেও তেলটো উলিয়াব নোৱাৰে নিজস্বভাৱে উলিয়াব নোৱাৰাৰ কাৰণে তাতটো অইল বা অ' এন জি চিত আমি মাতিব লগা হয় বা তেওঁলোকে নিজে ছাৰ্ভে কৰে সেই ছাৰ্ভে পালে মাটিটো উচিত মূল্য দিহে তেনেকুৱা সেই তেওঁৰ মালিকৰ তেলটো কি উলিয়াই আৰু তেওঁলোকে তেওঁলোকে সোধন কৰিবলৈ নিজৰ অ' এন জি চি বা অইল বা নুমলীগড় ৰিফাইনেৰীলৈ পঠিয়াই যেনেদৰে অইলটো উলিওৱাৰ কাৰণে ৰিফাইন নুমলীগড় ৰিফাইনটো বহুতো মানুহে স্থানীয় মানুহে তাতো বহুত মানুহে নিয়োগ হ'বলৈ পাৰিছে তেনেকৈও বহুত পৰিয়াল উপকৃত হৈছে গতিকে মই ভাবোঁ যে মই ভাবোঁ যে মই ভাবোঁ যে এই প্ৰত্যেকটো এইটোৱে গোটেই দেশখনক বা গোটেই অসমখনক লাহে লাহে আগবঢ়াই ল'ব লাহে লাহে মানে বহুত অগ্ৰগতিত আগবঢ়াই লৈ গৈছে আৰু ভৱিষ্যতে যেন আৰু ভাল হয় আৰু আগবাঢ়িব পাৰে তাৰ বাবে যেন চৰকাৰে আৰু পদক্ষেপ